ভাইটি কাইলৈ বৰসবাহ আছে গম পোৱানে ৰাতিপুৱা সেৱা কৰিবলৈ যোৱা হ'বনে অ অ কেই বজাত দিবলৈ যাবা ঠিক আছে আঠটা বজাত তাৰ পাছত আকৌ দুপৰীয়া নামৰ কাৰণে কেইটামান বজাত গ'লে ভাল হ'ব বাৰু অ অ অ পাৰিম পাৰিম অ সেইকাৰণে মই সময়খিনি সুধিছোঁ অ অ ৰাতি ভাওনা চোৱা হ'বনে অ কোনে ভাওনা কি আছে কোনে কি লৈছে জানা নেকি

যাম যাম আমি একেলগে যাম নহ'লে কেইটামান বজাৰ পৰা ভাওনা ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা আছে বাৰু অ অ কেইটালৈকে চোৱা হ'ব মানে কাইলৈ তাৰ পিছদিনা ধৰা সবৰে কলেজ স্কুলবোৰ আছে নহয় সোনকালে আহিব লাগিব সেইকাৰণে ঠিক আছে তেনেহ'লে ঠিক আছে হ'ব ঠিক আছে